হেল্ল' ওৱান জিৰ' এইট অঁ হয় মই গোলাঘাটৰ এই বেতিয়নী অঞ্চলৰপৰা কৈছোঁ মই এনেকৈ ঢেকিয়ালৰপৰা আহি থাকোঁতে বেতিয়নী চাৰিআলিত মানুহৰ জুম দেখিলোঁ দেখি পেলাই কি হৈছে মানে চাবৰ কাৰণে আগবাঢ়ি গ'লোঁ আগবাঢ়ি গৈ দেখিলোঁ যে বেতিয়নী চাৰিআলিতে এটা চৰকাৰী পুখুৰী আছে সেই চৰকাৰী পুখুৰীটোতে মানুহ এজন পানীত পৰিলে মানুহজনক উঠাবৰ কাৰণে যত্ন কৰিছে কিন্তু মানে উঠাব পৰা নাই এতিয়া বাৰিষা বতৰ যথেষ্ট পুখুৰীত পানীও আছে অঁ অঁ ইতিমধ্যে এই ঢেকিয়াল আৰক্ষী চকীত খবৰ দিয়া খবৰ দিয়া হৈছে তেখেতসকলো আহিম কৈছে কিন্তু ধৰক এতিয়ালৈকে আহি পোৱাহি নাই আপোনালোককো কথাটো মানে জনালে ভাল হ'ব বুলি পেলাই জনাইছোঁ গতিকে আপোনালোকো আহক সোনকালে মানুহজনক উদ্ধাৰ কৰক মানে কৰাত সহায় কৰক অঁ হয় হয় নাই অৱস্থা সংকটজনক হোৱা নাই কিজানি এতিয়ালৈকে গতিকে আপোনালোক আহকচোন আৰু লগত মানে কি ক'ত আনিব লাগে আপোনালোকৰ দৰকাৰী বস্তুবিলাক লৈ আনক অঁ হয় অঁ আপোনালোকে এইফালেদি নি পুলিবৰলৈ আহক পুলিবৰৰপৰা জেলৰ সন্মুখেদি নি সোমাই দিয়ক জেল জেল পাৰ হৈ ৰিজাৰ্ভ পুলিচৰ কেম্পটো পাব ৰিজাৰ্ভৰ কেম্পটো পাৰ হৈ আপোনালোক পোনে পোনে আহি থাকক আহিলে বেতিয়নী চাৰিআলি পাব একদম চাৰিআলিতে ঘটনাটো হৈছে গতিকে আপোনালোক সোনকালে আহক সময় নষ্ট নকৰোঁ হ'ব দিয়ক অঁ অঁ অঁ ধন্যবাদ